মোৰ প্ৰিয় গান বুলি ক'লেতো তেনেকুৱা বহুতো আছে গতিকে তাৰে মাজত যদি কেইটামান অন্তৰ্ভুক্ত কৰিবলৈ যাওঁ তেনেহ'লে ভূপেন্দ্ৰ সংগীত পৰিব ভূপেন্দ্ৰ সংগীতৰ ভিতৰত খুব ভাল লগা এটি গীত মই আৰু মোৰ ছাঁ গতিকে আৰু এনেকুৱা বহুতো গীত আছে

প্ৰতিধ্বনি অ' বিদেশী বন্ধু গতিকে আৰু তাৰ পিছত নতুন প্ৰজন্মৰ গানৰ ভিতৰত হ'ল আপোনাৰ জুবিনৰ অনুৰাগীৰ গান জুবিনৰ গান বুলি ক'লেতো আৰু বহুত আছে অমানিশাৰ পৰা লৈ পেলাই এতিয়ালৈকে গতিকে মায়াবিনী ৰাতিৰ বুকুত অমানিশা ৰ'দ শিকলি যন্ত্ৰ আদিকে ধৰি এতিয়াৰ নতুন প্ৰজন্মৰ গানলৈকে সকলোৱে জুবিনৰ গান ভাল পায় গতিকে মোৰ প্ৰিয় গীতকেইটাৰ ভিতৰত কেইটামান আওঁৰাই দিছোঁ খালী আৰু এইখিনি মোৰ খুব প্ৰিয় গীত খুব ভালপাওঁ শুনি পেলাই হওক বা শুনাৰ মন মগজুত কিবা ধনাত্মক চিন্তা দিয়ে চিন্তাধাৰাৰ দিশেৰে লৈ যায় খুব ভাল লাগে গানকেইটা শুনি ভূপেন্দ্ৰ সংগীত শুনিলেটো আৰু ক'বই নালাগে চবেই জানেই গতিকে গাৰ নোমে সতি উঠি যায় ভূপেন্দ্ৰ সংগীত শুনিলে গতিকে মই গান শুনি ভালপাওঁ কাৰণ মই নিজে গান গাই ভালপাওঁ মোৰ হবীৰ ভিতৰতে পৰে গান গোৱাটো গতিকে গান মই যেতিয়াই মন যায় তেতিয়াই শুনো এনে নহয় যে এনেকুৱা কিবা এটা নিৰ্দিষ্ট টাইম আছে সময় আছে যিটো সময়ত মই গান শুনো তেনে নহয় মই গান যেতিয়াই মন যায় তেতিয়াই শুনো মন ভাল লাগি থাকিলেও শুনো মন বেয়া লাগি থাকিলেও শুনো আৰু কিবা চিন্তাত থাকিলেও শুনো বা আজৰি সময়তো শুনোৱেই গতিকে গান চবেই শুনিব লাগে গান এনেকুৱা এটা আমাৰ কাৰণে ঔষধ হয় যিটো ঔষধ নেকি আপোনাৰ মানে নিজৰ খাই থকা ঔষধেও আপোনাৰ বেমাৰ ভাল কৰিব নোৱাৰে গতিকে গান বস্তুটো এনেকুৱা বস্তু মানুহে শুনিলে মানুহৰ মন মগজুটো ধনাত্মক চিন্তাধাৰা যায় এক নম্বৰ কথা দুই নম্বৰ কথা মানুহৰ চিন্তাবিলাক যিমান থাকে চিন্তাবিলাক বহু পৰিমাণে হ্ৰাস পায় কাৰণ গানৰ যিটো অনুভৱ এটা গান শুনাৰ পিছত আপোনাৰ যিটো অনুভৱ সেই অনুভৱটো আপোনাৰ যেতিয়া মগজুৰ ভিতৰত সোমায় মগজুৰ ভিতৰত সোমোৱাৰ লগে লগে মগজুটোৱে এটা ধনাত্মক চিন্তাধাৰালে আমাক লৈ যায় গতিকে সেইটো এটা ডাঙৰ মানে আমাৰ কাৰণে ভাল এটা অভ্য়াস বুলি কব পাৰি গান শুনাটো কাৰণ তেনেকুৱা গানো শুনি এতিয়া আমাৰ কাৰণ মই নিজৰ বাস্তৱ জীৱনৰ লগত মই নিজে এইটো পাইছোঁ যে নিজেতো আগতে মোৰ উপলব্ধি কৰিছোঁ যে কেতিয়াবা মন বেয়া লাগি থাকিলেও ধুনীয়া গান এটা যেতিয়া মোৰ প্ৰিয় গান এটা শুনো তেতিয়া চাৰিদিশ চাৰিদিশটো কিবা ভাল লাগি যায় নিজৰ মনটোৱেই ভাল লাগি যায় সেইখিনি সময়ত যে মন বেয়া লাগি আছিলে সেই গোটেই কথাখিনি পাহৰি যোৱা যায় অৱশ্য়েই গতিকে মই মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা সেইখিনি কৈছো কিয় গান শুনিব লাগে মানুহৰ মগজুটো সঠিকভাৱে কাম কৰিবলে মানুহৰ নিজৰ মগজুটোৱে পজিটিভ বা ধনাত্মক দিশত সদায় আগুৱাই নিবলৈ নিজকে যেতিয়া কেতিয়াও ভাগৰুৱা নকৰিবলে সদায় চিন্তাধাৰাবিলাক উচ্চ কৰি ৰাখিবলে সদায় উৎসাহ দিবলে নিজকে এই গোটেইখিনি কামৰ বাবে গান শুনাটো নিতান্তই প্ৰয়োজন বুলি মই ভাবোঁ আৰু সেইটো কাৰণে সদায় নিজৰ খুব প্ৰিয় গানখিনি শুনিলে মই ভাবোঁ বেছি তেতিয়া উৎসাহ পোৱা যায় কামৰ কাৰণে স্পৃহা পোৱা যায় আৰু ধনাত্মক এটা চিন্তাধাৰাৰ মাজত গোটেই দিনটো হাঁহি ফুৰ্তিৰে আমি কটাব পাৰোঁ আৰু ক'ত গান শুনো বুলি ক'বলৈ গ'লে মই কৈছোৱেই আগতীয়াকৈ মোৰ তেনেকুৱা কোনো সময়ৰ হেৰি নাইকীয়া স্থান নাইকিয়া যে মই আমোক জেগাতে গান শুনো মই যদি কবালে কৰবালৈ ভ্ৰমণ কৰি আছোঁ মই তেতিয়াও গান শুনো বা ৰাতি কেতিয়াবা যদি টোপনি যোৱা নাই অহা নাই বাট নিদ্ৰাত যদি অকণমান অসুবিধা হৈছে তেতিয়াও মই গান শুনো ৰাতিপুৱা সাৰ পাই উঠি গান শুনো কাৰণ মই গোটেই দিনটোৰ কাৰণে মই ধনাত্মক এটা চিন্তাধাৰাৰ মাজত মই কাম কৰিবলৈ আগুৱাই যাব লাগিব গতিকে সেই কাৰণটো কাৰণে মই পুৱা সদায় গান শুনো গধূলি শুনো গধূলি এই কাৰণে শুনো যে গধূলি সময়কণত কিবা এটা ধনাত্মক কিবা এটা বতাহ পোৱা যায় বুলি কয় মানুহে গতিকে সেই ধনাত্মক বতাহটো অনুভৱ কৰিবলৈ কাৰণে মই সদায় গধূলি গান শুনো আৰু পুৱা এইকাৰণে গান শুনো যে দিনতো ধুনীয়াকে মই বিচৰা মতে যাতে হাঁহি ফুৰ্তিত পাৰ হৈ যায় গতিকে এইটো কাৰণে মই প্ৰিয় গানবোৰ শুনো সেইটো ঘৰতো হ'ব পাৰে বেলেগ কোনোবা স্থানতো হ'ব পাৰে কোনো মই য'তে থাকিম তাতে মই পুৱা গান শুনিম দুপৰীয়া যদি কেতিয়াবা আজৰি সময় থাকে তেতিয়া হ'লে দুপৰীয়াও গান শুনি দিওঁ শুনোঁ মন গ'লে সন্ধিয়াটো গধূলি সময়ত পৰত মই শুনোৱেই ৰাতি ধুনীয়াকে টোপনি যাবৰ কাৰণে মই গান শুনোঁ গতিকে সকলোকে অনুৰোধ জনাইছোঁ যাতে নিজৰ নিজৰ প্ৰিয় গানবিলাক কিছুমান নিজৰ চিন্তাধাৰাবিলাক ঋণাত্মকৰ পৰা ধনাত্মক কৰিবলৈ গান শুনিব লাগে আৰু ক'ত শুনিব লাগে সেইটো কোনো নিজৰ স্থান নাথাকে গান শুনাৰ যেতিয়াই আপুনি বিচাৰে তেতিয়াই শুনিব পাৰে সেয়া মই চবকে অনুৰোধ জনাইছোঁ যাতে গান শুনাটো এটা আপোনাৰ এখন ৰুটিনৰ ভিতৰত আপুনি সোমোৱাই ল'ব পাৰে তেতিয়া আপোনাৰ সকলো দিশতে ভাল লাগি থাকিব গোটেই দিনটো ধন্যবাদ